অতিমাত্ৰা পৰ্যটকৰ ভিৰে পৰ্যটনস্থলীসমূহৰ ক্ষতি কৰে যেনে ধৰক অ খায় বিভিন্ন পানীৰ বটল চটল পেলাই বা খোৱা পাতবিলাক পেলাই এইবিলাক পৰিষ্কাৰ কৰি জ্বলাই দি ধুনীয়াকৈ ডি ডি টি মাৰি ঘাঁহ বন বেছি নোহোৱাকৈ ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে মহ মাখি যাতে নহয় বেছি মাখি হ'লে মানুহৰ খাদ্যত ক্ষতি কৰিব পাৰে মানুহৰ বেমাৰ আজাৰ হ'ব পাৰে পানীৰ প্ৰদূষণ হ'ব পাৰে অতিমাত্রা পৰ্যটনৰ পৰ্যটকৰ পৰ্যটকে নদী নলাসমূহো প্ৰদূষণ কৰিব পাৰে গতিকে আমাৰ চৰকাৰেও কিছুমান পদক্ষেপ ল'ব পাৰে যেনে স্কাউট গাইড দিব পাৰে পৰ্যটকৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্কাউট গাইড তাতে হেৰি কৰিব নিয়োগ কৰিব পাৰে